হেল্ল' মেশ্ব কাষ্টমাৰ কেয়াৰ মই জুৰি শইকীয়াই কৈছিলোঁ আপোনাৰ তাত অৰ্ডাৰ দিছিলোঁ ফটো ফ্ৰেম এটা ভাল লাগিলে দিলোঁ কিন্তু মানে খুলি চালোঁ ফটো ফ্ৰেমখনৰ ছয়টা কপিৰে পাঁচটামান ভগাই আহিলে হয়তো পেকেটটোৰ কাৰণে আহিব পাৰে কিন্তু গোটেই পাঁচটায়েই ফ্ৰেমকেইটা ভগা ভগা কাঠৰ পেকেটিংটো ভাল নহয় কাৰণেই ভাগিলে চাগে আৰু এতিয়া সেইটো ভালকৈ দিয়া হ'লে নহ'লেহেঁতেন এইটো পেকেটটো ভাল কৰিব লাগিছিলে অকণমান ভালকৈ দিব লাগে তেতিয়া এইটো ৰিটাৰ্ণ কৰিম মানে এতিয়া অঁ পেকেটটো নেক্সট আকৌ ভালকৈ দিলে ভাল লাগিব ফটোৰ ফ্ৰেমটো তেতিয়া ভালকৈ আহে নহ'লে ভাল নহয় এনেই টাইমটোও লচ আৰু পই পইচাটো মানে ঘূৰাই পাব লাগে আৰু অৰ্ডাৰটো কেনচেল কৰি দিয়া হৈছে দেই এইটো